বহুতে খেতিক নিয়োজিত কৰিছে সঁচা কিন্তু খেতি কাম মই প্ৰকৃততে নিয়োজিত নকৰোঁ কাৰণ খেতি থাকিলেহে আমাৰ পেটৰ ভাতমুঠি আমি মুকলি কৰিব পাৰোঁ আমি ধান খেতি কৰোঁ কৰোঁ ধান খেতিৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ জহা ধান বৰা ধান আমি খেতি কৰোঁ বৰা ধানৰ খেতি কৰিলে আমি বিহুত পিঠা খাবলৈ পাওঁ পিঠা পনা বনাবলৈ পাৰোঁ তেনেকুৱা ধৰণৰ হয় কিন্তু আমি যদি খেতিয়ে নকৰোঁ তেনেকুৱাবিলাক বস্তু বাহিৰৰপৰা কিনি আনি খাবহি লাগিব গতিকে সেইটো আমাৰ অসমত হ'ব নালাগে সকলোৱে খেতি কৰিব লাগে আৰু আমি বাম খেতি কৰিব লাগে শাক পাচলিৰ খেতি যদি আমি নিজেই ঘৰতে কৰোঁ ঘৰতে কৰি খাব পাৰোঁ তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ বেমাৰো নহয় আমি বেজি দিয়া দৰব দিয়া খাব নালাগে আমি নিজেই খেতি কৰি নিজৰ নিজৰ ঘৰতে ভালদৰে সাৰ নিদিয়াকৈ আমি সজাল খাব পাৰোঁ শাক পাচলি সেইকাৰণে আমি খেতি কৰিব লাগে খেতি কৰাটো অত্যন্ত প্ৰয়োজনীয় ল'ৰা ছোৱালীকো আমি তেনেকুৱা সাৰ নিদিয়া বস্তুৱে খোৱাব লাগে কাৰণ তেওঁলোকৰ সহজে বেমাৰ আজাৰ নহয় আৰু আমাৰ আজিকালি বাহিৰৰপৰা কিনা খোৱাৰ কাৰণে আমাৰ বেমাৰ আজাৰো প্ৰচলিত বেছিকৈ হৈছে সেইকাৰণে আমি খেতি সকলো খেতি কৰাটোৱে প্ৰয়োজনীয় মিঠাতেল হওক আলু খেতি হওক সৰিয়ৰ খেতি হওক শাক পাচলি খেতি হওক সকলো খেতিয়ে কৰাটো আমাৰ প্ৰয়োজনীয়